কালি এটা কুৰ্তি কিনিছিলোঁ ইমান দেখি তাতে দেখিছোঁতো বহুত ধুনীয়া কিন্তু ঘৰত অনা পাছত চালোঁ যে একেবাৰে বেয়া ৰংটোও ভাল নহয় ৰংটো তেনেকুৱা নাছিল যেনেকুৱা মই লৈছিলোঁ আৰু লগতে অলপমান চিঙাও আছিলে আৰু কাপোৰৰ কোৱালিটিটো ইমান বেয়া মানে গৰমত পিন্ধিবই নোৱাৰা কাপোৰটো একেবাৰে বেয়া